হেল্ল' অঁ হয় কওকচোন কোনে ক'লে বাৰু

অঁ কি

অঁ কি কাৰণে ফোন কৰিলে বাৰু কওকচোন অঁ অঁ

অঁ অঁ অঁ আছে আছে সুবিধা আছে বাৰু নামবৰ ষ্টেশ্যনৰ ওচৰতে এখন হেৰি আছে হোষ্টেল আছে তাতো থাকিব পাৰে প্ৰগতি বুলি এখন আছে তাতো থাকিব পাৰে তাৰপিছতে দৈয়াং বুলি এখন আছে তাতো থাকিব পাৰে ভাল হেৰিয়াত দৈয়াঙৰ খনতেই ভাল পাব সুবিধা পাব চব খান থলুৱা খাদ্যও মানে গাঁৱলীয়া থলুৱা খাদ্যও খানা পিনাৰপৰা ধৰি চববোৰ ভাল হয় তাত থকা কৰা সুবিধাখিনিও ভাল হয় চব ঘৰুৱা নিচিনা দৈয়াঙখনয়ে বেছি ভাল থাকিবলৈ অঁ তাত থাকিব পাৰে

সেইবিলাকো আছে ঢেৰ জেগা আছে ইয়াত গোলাঘাটত ফুৰোঁ বুলিলে চাও বুলিলে ঢেৰ জেগা আছে নামবৰ গৰম পানী তাৰপাছতে ইফালে বাবা থান আছে কাজিৰঙা আছে ইফালে কাকচাঙ আছে বহুত বহুত জেগা আছে চাওঁ বুলিলে অঁ ভাল ভাল চব ভাল

গাড়ী গোৰা ভালেই চলি থাকে

তাৰপাছতে এতিয়া আপুনি আহি পালেহিনে নাই পোৱাহি অঁ অঁ মই টাউনতে আছোঁ বাৰু টাউনতে আছোঁ আপুনি আহি পেলাই ফোন এটা কৰিব মই আপোনাক পেলাই দেখুৱাই দিম বাৰু লৈ যাম লৈ পেলাই তাত দেখুৱাই দিমগৈ চব থকা কৰা সেইখিনি সুবিধাখিনি কৰি দিম বাৰু

তাৰপাছতে আৰু আপুনি অঁ আপুনি অকলে আহিছেনে আৰু কোনোবা আহিছে অঁ